পৰ্যটনে বহুতো ঠাইত বিভিন্ন ধৰণে সহায় কৰি আহিছে পৰ্যটন মানুহৰ বাবে এটা সুবিধা যি যি সুবিধাৰ জৰিয়তে মানুহে নিজক প্ৰতিস্থাপিত কৰিব পাৰে পৰ্যটনে আমাৰ অঞ্চলতো বহু ধৰণে সহায় কৰি আহিছে আমাৰ অঞ্চলৰ পৰ্যটনৰ সুবিধাৰ বাবে অঞ্চলৰ ৰাস্তা পদূলি নাইবা অঞ্চলৰ বিভিন্ন ঠাইত বিভিন্ন দোকান পোহাৰ স্থাপন কৰা হৈছে ৰাস্তা পদূলিবিলাক উন্নত কৰা হৈছে যাতে ঠাইসমূহে বিভিন্ন ধৰণৰ পৰ্যটক আকৰ্ষিত কৰিব পাৰে এনে এটা উদাহৰণ হ'ল আমাৰ স্থানীয় পৰ্যটক পৰ্যটনস্থলী চৰাইদেউ সেই চৰাইদেউ ইতিহাসৰ বাবে নাইবা চৰাইদেউত যিসমূহ স্থান আছে সেই স্থানসমূহে বিভিন্ন ধৰণৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহ আকৰ্ষিত কৰে আৰু সেই মানুহবিলাকে

নিজক উৎফুল্লিত কৰিবৰ বাবে সেই স্থান এই স্থান হন সেই স্থান ভিজিট কৰে আৰু সেই মানুহবিলাকে যাতে কোনো অসুবিধা নোহোৱাকৈ নাইবা কোনো অসুবিধা নোপোৱাকৈ চৰাইদেউ স্থলী ভ্ৰমণ কৰিব পাৰে সেইবাবে চৰকাৰে নাইবা স্থানীয় ৰাইজে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে আৰু সেই আঁচনিসমূহৰ ভিতৰত হৈছে সেই স্থানখন উন্নত কৰা নাইবা সেই স্থানৰ বাবে অহা ৰাস্তা পদূলি উন্নত কৰা আৰু সেই ৰাস্তা পদূলি উন্নত হোৱাৰ বাবে বিভিন্ন ধৰণৰ অকল সেই স্থানৰ বাবে নহয় অকল চৰাইদেউৰ বাবে নহয় গোটেই অঞ্চলৰ বাবে এটা এইটো এটা ভাল পদক্ষেপ বুলি মই বিশ্বাস কৰোঁ নাইবা সমূহ ৰাইজে বিশ্বাস কৰে কাৰণ এই ৰাস্তা পদূলিসমূহৰ বাবে কেৱল পৰ্যটকে আকৰ্ষিত হোৱা নাই এই ৰাস্তা পদূলিসমূহৰ বাবে বিভিন্ন মানুহৰ দৈনন্দিন জীৱনো বহু ধৰণে উন্নত হৈছে সেই মানুহবিলাকে আৰু সেই মানে সেই ৰাস্তা পদূলিবিলাক উন্নত হোৱাৰ বাবে মানুহে দৈনন্দিন জীৱনত বিভিন্ন ধৰণে নিজৰ কামবোৰ সুচলভাৱে কৰি যাব পাৰে যেনেকৈ মানুহে ভ্ৰমণ কাৰ্যটো সুচলভাৱে কৰি যাব পাৰে কেৱল চৰাইদেউলৈ বুলিয়ে নহয় তেওঁলোকে সেই ৰাস্তা পদূলিৰ জৰিয়তে নিজৰ দৈনন্দিন অহা যোৱা যেনেকৈ স্কুল কলেজ যেনেকৈ অফিচ যোৱা কৰ্মচাৰীসকলে নিজৰ দৈনন্দিন জীৱনত ধুনীয়াকৈ নিজৰ ভ্ৰমণ কাৰ্য পৰিচালনা কৰিবৰ বাবে কৰি পৰিচালনা কৰিব পাৰে সেয়ে তেওঁলোকৰ এই ৰাস্তা পদূলিসমূহ উন্নত হোৱাৰ বাবে আৰু তাৰ লগতে আৰু বিভিন্ন ধৰণৰ ৰাস্তা পদূলিৰ কাষত বিভিন্ন ধৰণৰ দোকান পোহাৰো দা প্ৰতিস্থা প্ৰতিস্থাপিত কৰা হৈছে আৰু সেই দোকান পোহাৰসমূহ ৰাস্তাৰ কাষত প্ৰতিস্থাপিত হোৱাৰ বাবে মানুহে মানুহৰ বিভিন্ন ধৰণৰ সুবিধাৰ সন্মুখীন হৈছে কাৰণ মানুহে সেই দোকান পোহাৰসমূহৰ বাবে এতিয়া বহুত দূৰ দূৰণিলৈ যাব নালাগে ৰাস্তাসমূহ উন্নত হোৱাৰ বাবে তেওঁলোকে সেই ওচৰতে পোৱা দোকানকেইখনৰ পৰা তেওঁলোকে নিজৰ দৈনন্দিন জীৱনত যিবিলাক সামগ্ৰী প্ৰয়োজন হয় সেই দোকান পোহাৰসমূহৰ পৰা তেওঁলোকে সেইবিলাক কিনিব পাৰে আৰু তেওঁলোকে নিজৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পাৰে মই বহুত দূৰলৈ নাযাওঁ আমাৰ ঘৰৰ ওচৰতে কিছুমান এনেকুৱা এনেকুৱা দোকান পোহাৰ আছে যিবিলাকত সেই ৰাস্তাৰ কাষত যিবিলাক দোকান পোহাৰ আছে যিবিলাক আমাৰ নিজৰ মোৰ নিজৰ পৰিয়ালৰ কাৰণে বহুত ধৰণৰ সুবিধাৰ সন্মুখীন হৈছিল যেনেকৈ ৰা আমাৰ কেইবছৰমানৰ আগতে আমাৰ গাঁৱৰ ৰাস্তাটো ইমান উন্নত নাছিল বাবে আমি বহুত দূৰ দূৰণিলৈ ব বস্তু আনিবৰ বাবে যাব লগা হৈছিল ওচৰত ভাল দোকান এখন নাছিল সেইবাবে বহুত দূৰ দূৰণিলৈ আমি যাব লগা হৈছিল কিন্তু এতিয়া যেতিয়া ৰাস্তা পদূলি উন্নত কৰা হ'ল পৰ্যটক স্থানৰ বাবে চৰাইদেউৰ বাবে এতিয়া আমি ওচৰত সেই ৰাস্তা পদূলিসমূহৰ কাষে কাষে যেতিয়া দোকান পোহাৰসমূহ বহাইছে তেতিয়া আমি আমাৰ ওচৰতে সেই ৰাস্তা পদূলিসমূহ পাওঁ আৰু সেই ৰাস্তা পদূলিসমূহ কাষতে যিবিলাক দোকান আছে সেইবিলাক দোকানৰ পৰা আমি নিজৰ দৈনন্দিন জীৱনৰ বাবে যিবিলাক সামগ্ৰী প্ৰয়োজন হয় সেইবিলাক আমি সংগ্ৰহ কৰিব পাৰোঁ সেইবাবে আৰু এই কৰ্ম এই কাৰ্যই আমাৰ দৈনন্দিন জীৱন বহুত বহুত সুবিধা কৰি তুলিছে আৰু কেৱল ৰাস্তা পদূলি নাইবা দোকান পোহাৰৰ বাবে নহয় যিহেতু চৰাইদেউ এটা প্ৰতিস্থাপিত পৰ্যটনস্থলী চৰাইদেউ এটা বহুত নাম থকা পৰ পৰ্যটনস্থলী য'ত য'ত বহুত দূৰ দূৰণিৰ পৰা ৰা বহুত পৰ্যটক আহে চৰাইদেউ স্থা চৰাইদেউ স্থান চাবলৈ আহে সেইবাবে তাত বহুত সুৰক্ষাৰো প্ৰয়োজন হয় আৰু সেই সুৰক্ষাৰ বাবে আমাৰ গাঁৱৰ বহুতো নিবনুৱাই গাঁৱৰ নাইবা এই অঞ্চলৰ বহুতো নিবনুৱাই সেই পৰ্যটনস্থলীত ছিকিউৰিটি গাৰ্ডৰ চাকৰি লাভ কৰিছে যিয়ে তেওঁলোকক একো একোজন কৰ্মচাৰী কৰি তুলিছে সেই সেই পৰ্যটনস্থলীৰ আৰু সেইবাবে তেওঁলোকে নিজৰ দৈনন্দিন জীৱন যাপন অতিবাহিত কৰিবৰ বাবে এটা সুবিধা সুবিধা পাইছে এই পৰ্যটনস্থলীৰ জৰিয়তে তেওঁলোকে আমাৰ বহুতো আগে আগতে যিবিলাক গাঁৱৰ মই যিবিলাক মানুহক দেখিছিলোঁ যিবিলাকে গাঁৱৰ গাঁৱৰ ৰাস্তা পোহাৰে ঘূৰি ফুৰে সেইবিলাক এতিয়া সেই পৰ্যটনস্থলীত নিজৰ নিজৰ নিজৰ ডিউটি কৰি ফুৰে আৰু সেই আৰু এই ডিউটিয়ে তেওঁলোকক নিজৰ ঘৰৰ ঘৰৰ বাবে বস্তু পহাৰ অনা নাইবা ঘৰখন চলাই যোৱাত সুচাৰুকৈ চলাই যোৱাত সু সুবিধা প্ৰদান কৰে তেওঁলোকে সেই পৰ্যটনস্থলীৰ পৰা পইচা অৰ্জন কৰে আৰু সেই পইচাই তেওঁলোকক নিজৰ ঘৰখন সুচাৰুৰূপে পৰিচালিত কৰিবৰ বাবে সুবিধা প্ৰদান কৰে আৰু তেওঁলোকৰ দিনটো দিনটো তেওঁলোকে নিজ নিজৰ কামত অতিবাহিত কৰিবৰ বাবে কৰিব পাৰে তাৰ বিপৰীতে যাৰ বিপৰীতে তেওঁলোকে আগতে নিজৰ দিনটো কেৱল বিভিন্ন ধৰণৰ কাম কৰি কাম নকৰি বি এনেই অতিবাহিত কৰিছিল সেয়ে এই পৰ্যটনস্থলীসমূহে বিভিন্ন ধৰণৰ সুবিধা যেনেকৈ দোকান পোহাৰ ৰাস্তা ঘাট আৰু নিবনুৱাক নিযুক্তি প্ৰদান কৰে আৰু সেইবাবে এই পৰ্যটনস্থলীৰ বাবে বিভিন্ন ধৰণৰ সুবিধা মানুহে অৰ্জন কৰে আৰু সেই সেই অৰ্জনে মানুহৰ মানুহৰ দৈনন্দিন দৈনন্দিন জীৱন উন্নত কৰাৰ লগতে আমাৰ অঞ্চলতো বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰে অঞ্চলটো উন্নত হয় লগতে মানুহৰ দৈনন্দিন জীৱনটো উন্নত হয় লগতে গোটেই স্থানখনৰো উন্নতি আমি দেখা পাওঁ ৰাস্তা ঘাট ৰাস্তা ঘাট তাৰ ৰাস্তা ঘাট হওক নাইবা দোকান পোহাৰ হওক নাইবা দোকান পোহাৰ হওক নাইবা ৰাস্তা ঘাট হওক নাইবা মই আৰু ৰাস্তা ঘাট দোকান পোহাৰ নাইবা ৰাস্ ৰাস্তা ঘাট দোকান এই